প্ৰথমতে মই এখন ড্ৰয়িং প্ৰস্তুত কৰিবলৈ গ্ৰীড মেকাৰ এপত যাওঁ আৰু গ্ৰীড মেকাৰ এপত গৈ যিখন ড্ৰয়িং মই কৰিম বুলি ভাবোঁ সেই ড্ৰয়িংখন তাত ছাবমিট কৰোঁ তাৰ লগে লগে তাত কিছুমান গ্ৰীড আহি যায় ড্ৰয়িংখনৰ ওপৰত আৰু এই গ্ৰীডবোৰ মই চিত্ৰপথত অং অংকন কৰিলোঁ তাৰপাছত ড্ৰয়িংখনৰ বাহিৰৰ ছাইডবোৰ ক্ৰমান্বয়ে আঁকো লাহে লাহে ড্ৰয়িংখন মই যেতিয়া বাহিৰৰ বস্তুবিলাক আঁকি শেষ হয় তেতিয়া মই চকু নাক কাণ বা যদি মই স্থিৰ চিত্ৰ আঁকো তেনেহ'লে বাহিৰৰ আৱৰণটো প্ৰথমে আঁকি লওঁ তাৰপাছত ভিতৰলৈ সোমাই যাওঁ ভিতৰৰ যিবোৰ চোক বা কোণ যি থাকে তাত প্ৰথম অৱস্থাত পাতলা পেঞ্চিলৰ সহায়ত মই তাত শ্বেডিং কৰোঁ লাহে লাহে এই ড্ৰয়িংখন এখন ড্ৰয়িংঙলৈ ৰূপান্তৰিত হয় আৰু ড্ৰয়িংখনৰ ভি ভিতৰত কিছুমান বস্তু মই ইনভল্ভ কৰোঁ যিবোৰৰ জৰিয়তে ড্ৰয়িংখন দেখাত আৰু মানে বহুত বেছি ভাল লাগে অনলাইন উৎস বুলি ক'বলৈ গ'লে গ্রিড মেকাৰ এপ বুলি এটা প্লে' ষ্ট'ৰত এপ পোৱা যায় সেই এপটোৰ সহায়ত মই ড্ৰয়িংখন প্ৰস্তুত কৰোঁ মই শেহতীয়াকৈ যিখন ড্ৰয়িং প্ৰস্তুত কৰিছিলোঁ সেই ড্ৰয়িংখনো মই প্ৰথম মতে গ্ৰীড মেকাৰ এপত গৈ ছাবমিট কৰিছিলোঁ আৰু তাৰপৰাই সেই ড্ৰয়িংখন মই গ্ৰীড মেকাৰ এপত যিদৰে গ্ৰীডবো গ্ৰীডবোৰ আছিল চিত্ৰপথত গ্ৰীডবোৰ অংকন কৰিছিলোঁ প্ৰথম অৱস্থাত তাৰপাছত মই সেই গ্ৰীডবোৰৰ মানে মোবাইলত যিভাগে আছিল হুবহু তেনেকৈ চিত্ৰপথত অংকন কৰিছিলোঁ লাহে লাহে তাত ৰং বোলাবলৈ আৰম্ভ কৰিলোঁ আৰু চিত্ৰখন এটা সময়ত সম্পূৰ্ণ কৰিলোঁ চিত্ৰখন দেখি দেখাত খুব ভাল আছিল আৰু মই খুব কষ্ট কৰিছিলোঁ ড্ৰয়িংখন অংকন কৰোঁতে আৰু অৱশেষত ড্ৰয়িংখন সম্পূৰ্ণ হৈছিল আৰু ড্ৰয়িংখন সম্পূৰ্ণ কৰি মই